আজিকালি অসমীয়া ভাষা ভাত বাদ দি বাহ হিন্দী ইংৰাজী নানান ধৰণৰ ভোজপুৰি সকলোৱে হেৰি কৰিব লাগে চাৰে শিকিছে কিন্তু অসমীয়া ভাষাৰ প বাদ দিয়াতো বাদেই সাংস্কৃতিক দিশতো পৰম্পৰা অসমীয়া বাদ দি আজিকালি লং পেন চুইদা শাৰী আৰু দেখাক দেখি আৰু বাহিৰৰ বেছি বাহিৰলৈ গুচি গৈছে আগৰ দিনত মেখেলা চাদৰ পিন্ধে ল'ৰা ছোৱালী ইস্কুললে হাইস্কুলীয়া ছোৱালীয়ে মেখেলা পিন্ধি স্কুললে যায় দেখিবলৈ ভাল লাগে আজিকালি চুইদা অসমীয়া ভাষাৰ লগতে সা সাংস্কৃতিক দিশটো তেনেধৰণে নিছে একেবাৰে যে কৰিব নালাগে বুলিয়ে কোৱা নাই কৰিব লাগে কিন্তু ভালখিনি কৰিব লাগে একেবাৰে বাহিৰলৈ যাব নালাগে ধৰক আজিকালি চোলা কাপোৰ এডোখৰীয়া হ'ল লং পেণ্ট পিন্ধা আঁঠুত ফটা হ'ল সেইবোৰো ভাল নালাগে আৰু অসমীয়া ল'ৰা ছোৱালী হৈ পেলাই অসমীয়া ভাষাটো সদায় জীয়াই ৰাখিবলৈ সাংস্কৃতিক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে